অঁ কওকচোন আচ্ছা

ভালেই আছে আপোনাক এতিয়া কেইটা ৰুমৰ লাগে বা তিনিটা ৰুমৰে লাগে না দুটা ৰুমৰে লাগে নে এটা ৰুমৰে লাগে ৰুম ভালেই হ'ব তিনিটা ৰুমৰ ঠিক আছে পাব ভাল ৰুম ভাল তিনিটা ৰুমৰ ভাল তিনিটা ৰুমৰ বাৰ হেজাৰ হ'ব অঁ দুটা ৰুমৰ হ'লে ন হেজাৰ হ'ব এটা ৰুমৰ হ'লে ছয় হেজাৰ হ'ব একো অসুবিধা নাই অসুবিধা একো নাপায় ইয়াত আমাৰ ঠাই ভাল একো একো ডিচটাৰ্ব নাপায় একো ডিচটাৰ্ব নাপায় এভেইলেৱল এভেইলেৱল সেইবিলাক এভেইলেৱল নাই পানী পাব পানী পাব আমাৰ ইয়াত পানীৰ অভাৱ নাই পানীৰ অসুবিধা নাই অঁ অঁ হয় হয় হয় ঠিক আছে পানীৰ অসুবিধা নাপাই দিয়ক পানী ভাল আমাৰ ইয়াত অঁ ঠিকেই আছে ঠিকেই আছে সেইবিলাক চব ঠিকে আছে সেইবিলাক ঠিক আছে নাপায় নাপায় একো অসুবিধা নাপায় আছে আছে সেইবিলাক আছে সেইবিলাক সুবিধা আছে অঁ অঁ ঠিক আছে ঠিক আছে পাব পাব পাব দিয়ক